গ্ৰামাঞ্চলত মানুহসকলে পাবলগীয়া ধন সম্পত্তি মানুহে শক্তিশালী মানুহবিলাকে কব্জা কৰি ৰাখে কব্জা অৰ্থাৎ দখল কৰি ৰাখে পঢ়া শুনা শিক্ষিত লোকসকলে যোনে জানে খেতি বাতি মাটিৰ কথা সেইসকল মানুহে নিজৰ কাগজ পত্ৰৰ প্ৰমাণ পত্ৰ আদি তৈয়াৰ কৰি নিজৰ মানে মাটি সিহঁতে নিজৰ অধীনত ৰাখি লয় আৰু যোনকেইটা মানুহে নাজানে সেইকেইটা মানুহৰ মাৰি অন্য মানুহে দখল কৰি ৰাখে শিক্ষিত লোকসকলেও কৰে আৰু শক্তিশালী মানে যেনেকৈ অলপ গুণ্ডাগিৰি টাইপৰ মানুহসকলে দখল কৰি ৰাখে আৰু যোনকেইটা পঢ়া শুনা মানুহ নিজে নিজৰ মাটিখিনি কাগজ প্ৰমাণ পত্ৰ ঠিকঠাক কৰি খাজানা চাজানা আদি দি কৰি নিজৰ মাটি নিজে দখল কৰি ৰাখে আৰু মাটি সম্পৰ্কীয় সমস্যা হ'লে মানুহসকলে গাঁওবুঢ়া ওচৰলৈ যায় বা খাজানা ৰচিদ দিয়া ছাৰ বা বাইদেউ ওচৰলৈ যায় বা মণ্ডল প্ৰেচিডেণ্টৰ ওচৰত যায় আৰু একেবাৰে সমস্যা যদি পৰে তেতিয়াহ'লে পুলিচৰ ওচৰলৈ যায় বা আৰক্ষীৰ ওচৰত ইমানেই